হেল্ল' অ বৰ্ষা কলিতাৰ লগত কথা পাতিছোঁ নে বাৰু অ এই আপোনালৈ ট্ৰেফিক ৰোল ভংগ কৰাৰ কাৰণে চালান এখন গৈছে হু এতিয়া কথাটো হ'ল কি আপুনি সাধাৰণতে ঘৰৰ পৰা ওলালে হেলমেটটো পিন্ধি গ'লে আপোনাৰে সুৰক্ষা আৰু দুই নম্বৰত ডাইভিং লাইছেঞ্চখন লগত লৈ ফুৰিব নহ'লে আপোনাৰ সুৰক্ষাও কমিব আৰু লগতে আপুনি ফাইন ভৰিব লাগিব হু গোটেই ভৱিষ্যতে এনেকৈ নকৰিলে আপোনাৰ দুই ফালৰ পৰা আপুনি সুৰক্ষিত থাকিব আপুনি নিৰাপদো হ'ব আকৌ মিছা মিছিকৈ পইচা এগালো ভৰিব নালাগে ন বাৰু অ গতিকে আপুনি এই কথাটো মনত ৰাখিলে ভৱিষ্যতে আমাৰ সকলোৰে ভাল আৰু আজিকালিতো জানেই ট্ৰেফিকৰ ৰোলটোত বহুত বেছি কঠোৰকৈ ধৰা হৈছে অ অ ফাইন চাইনো বেছিকৈ হয় আৰু অবাবতনো আপুনি পইচাটো কেলেই নষ্ট কৰিব নহয় বাৰু অ আপোনাৰ নিজৰ সুৰক্ষা আৰু পইচা বচোৱা দুয়োটাই আপোনাৰ দৰকাৰ গতিকে আশা কৰিছোঁ ইয়াৰ পিছত আপুনি যাতে আৰু এনেকুৱা নকৰিব বাৰু অ অ অ এতিয়াৰ পৰা অ এইবাৰৰ পৰা মানে সেই ওচৰলৈ গ'লেও জেপতে লৈয়ে যাব আৰু ন বাৰু অ অ আপোনাৰ স্কুটিৰ ভিতৰত জেগাও আছে তাতে ভৰাই থ'লে ভাল ডাইভিং লাইচেঞ্চখন হেলমেটটোতো পিন্ধি থকাই ভাল অ হয় ভাল কথাষাৰ মনত ৰাখিব দেই